অ' পৱন দা হয়নে হয় সেইদিনা মই আপোনাৰ পৰা নম্বৰটো লৈছিলোঁ মানে গাখীৰৰ কাৰণে আপোনাৰ গাখীৰ এভেইলে'বল আছে নে নাই বাৰু এতিয়া হয় মোৰ মানে খাতি গৰুৰ দৈ হ'লে ভাল আছিলে আৰু এঁৱা গাখীৰটো ম'হৰ হ'লেও হ'ব মোৰ সকাম এটা আছিলে আজি প্ৰায় এসপ্তাহ মানৰ পাছত হ'ব সকামটো আৰু ধৰি লওক অহা শুকুৰবাৰ মানে পালে ভাল আছিলে গাখীৰটো তেতিয়ালে এভেইলে'বল হ'ব নাই বাৰু আপোনাৰ ওচৰত হয় হয় হয় মোক মানে অহা শুকুৰবাৰে ধৰি লওক মোৰ সকামটো আছিল অহা শনিবাৰে শুকুৰবাৰে মানে মোৰ ঘৰত গাখীৰটো পালে ভাল হ'ব আৰু

হয় মোৰ মানে লোকেল দৈ ধৰি লওক দহ লিটাৰমান হ'লে হ'ব বাকী এঁৱা গাখীৰটো দুই তিনি লিটাৰ হ'লে হ'ব ম'হৰ হয় হয় বাকী আপোনাৰ গৰুৰ দৈ হ'লে দহ লিটাৰ এটা দি দিব বাকী মোৰ ধৰি লওক মোৰ আজাৰ ৰাজখোৱা গাঁৱতে হয় মোৰ আপোনাক এড্ৰেছটো মই দি দিম পাছত ফোন কৰি মই ল'ৰা এজন ৰখাই দিম তিনিআলিৰ ওচৰতে মোৰ ঘৰ আপোনাৰ আপোনাৰ

হয় নহয় নহয় আপুনি হেৰি কৰিব মোক খাতি গৰুৰ দৈ হ'লে দহ লিটাৰ দি দিব বাকী ম'হৰ এঁৱা গাখীৰ হ'লে দুই লিটাৰ এটা দি দিব টোটেল বাৰ লিটাৰ হ'লে হৈ যাব মোৰ হয় মোৰ শুক্ৰবাৰে পালে ভাল হ'ব কাৰণ মোৰ অহা শনিবাৰে সকামটো আছে তাৰ এদিন আগত পালে মোৰ ভাল হ'ব হয় হয় ঠিক আছে মই এডভাঞ্চটো আপোনাৰ কিমান হয় মোক জনাই দিব মই গুগল পে' কৰি দি দিম আপোনাক ঠিক আছে মই আপোনাক ছয়শমান টকা গুগল পে' কৰি এডভাঞ্চটো দি দিম খালি আপুনি বস্তুটো ৰেডি কৰি থৈ দিব যাতে মই সময়ত পাওঁ মোৰটো এতিয়া আপোনাৰ তাত গ'লেটো দিগদাৰেই হ'ব যাবলৈ আপুনি এটা কাম কৰিব আপুনিয়ে ভাল আপোনাৰ ওচৰতটো ষ্টক থাকেই সেইবিলাক বস্তুৰ আপোনাৰ ফালৰ পৰাই ভৰাই থৈ দিব আৰু আপোনালোকৰ গাড়ীখনটো এইফালে আহিয়ে থাকে তেতিয়া আপুনি এটা কাম কৰিব মই এড্ৰেছটো দি দিম মোৰ তিনিআলিৰ ওচৰতে হয় বাকী মই ল'ৰা এজন দৰকাৰ হ'লে ৰখাই দিম আপুনি তাৰ হাততে আমাৰ ঘৰত বস্তুটো পেলাই দিলেই হ'ব কিন্তু এতিয়া শনিবাৰেটো মোৰ সকামটোৱেই আছে শনিবাৰে গ'লে দিগদাৰ হ'ব আপুনি এটা কাম কৰিব আপুনি বুধবাৰে মোৰ ঘৰত তেতিয়া পেলাই দিব হয় এনে ৰাতিপুৱা কিমান মান বজাত পাম বাৰু মোৰ আকৌ সকামটো প্ৰায় আগবেলাতে হ'ব ঠিক আছে তেতিয়াহ'লে একো দিগদাৰ নহয় ছয় বজাত কাৰণ আমাৰ সকাম ধৰি লওক ন দহ বজা মানত হ'ব ছয় বজাত পালে বাৰু মোৰ বিশেষ একো দিগদাৰ নহয় তেতিয়া আপুনি কাম কৰিব মই আপোনাক এড্ৰেছটো দি দিম ঠিক আছে ঠিক আছে মই আপোনাক সেইটো গুগল পে' কৰি আপোনাক এডভাঞ্চ যিমানটো হয় দি দিম অ' ঠিক আছে বাৰু হ'ব তেতিয়াহ'লে